হেল্ল' নিৰৱ

কলেজত মানে কলেজ গৈছিলোঁ এতিয়া এই মানে ৰুমতে আছোঁ ভাত খালি খালোঁ সেই শুন ক'

কেইটামান বজাত মানে

কি কি কাম আছিলে আচ্ছা

অ ঠিক আছে